হেল্ল' এনেই আছোঁ কি কৰিছা খোৱা বোৱা যে কৰিলোঁ কৰিলা নি খোৱা বোৱা ৰুটি খালো আজি দাইল বনালোঁ আলু

খেতি বাতি শেষ হ'ল আৰু তোমালোকৰ তোমালোকৰ শেষ হ'ল

আমাৰ যে ইমান নাই হোৱা আৰু শেষত অঁ অঁ ভাল হ'লনে খেতি ইমান ভাল নহ'ল মাৰিলে মাৰিলে তোমালোকৰ তোমালোকৰ অঁ অঁ একেই হৈছে চবৰে

ধান ৰঞ্জিত বাউ বৰা শালি

অঁ আপোনালোকৰ

অঁ অঁ হ'লও পালা আৰু আমাৰ সেই ৰঞ্জিতখিনি বাকীবোৰ ইমান নোলোঁয়েই যোৱাবাৰ বেছি অঁ অঁ যোৱাবাৰ পালোঁ অঁ দাৱনী লগাইছিলা

সেইটো আকৌ নাই লগালোঁ লগালোঁ ইমান ধান যাব নোৱাৰি নহয় অকলে আমাৰ ওঠৰ বিঘামান হ'ব

বামখিনি ৰঞ্জিত দিলোঁ ৰঞ্জিত অঁ অঁ অঁ অঁ কচু আকৌ এনেকে আৰু বেছি খেতি নাই লাই শাক চাক সেইবোৰ শাক চাক পচলি চাক চব

অঁ অঁ হ'ব অঁ অঁ হ'ব দিয়ক